শিৱসাগৰ জিলাৰ শিক্ষানুষ্ঠানৰ সুবিধা বুলি ক'বলৈ গ'লে এটা সকলো বিদ্যালয়েই সুবিধাজনক সকলো কলেজ বিদ্যালয় মহাবিদ্যালয় সকলোবিলাকেই সুবিধাজনক যেনেদৰে ধৰক আপোনাৰ গড়গাঁও কলেজ আপোনাৰ নাজিৰা কলেজ আকৌ শিৱাসাগৰ গাৰ্ল্ছ কলেজ কমাৰ্চ কলেজ তেনেকৈ বহুতো কলেজ আছে সকলোতে সুবিধা আছে তেনেদৰে মই আলোনালোকক সুবিধাৰ বিষয়ে অলপ গড়গাঁও কলেজৰ বিষয়ে ক'ব বিচাৰোঁ গড়গাঁও কলেজৰ পৰিৱেশটো পৰিৱেশটো বহুতেই মানে বহুতেই ভাল পৰিৱেশ এটা আমাৰ তাত আপোনাৰ বৃন্দাবন বুলি এখন আছে যিটো বাউণ্ডেৰী আছে কলেজখনৰ বাউণ্ডাৰীটোক বৃন্দাবন বুলি কোৱা হয় তাতেই ক্লাছ কৰাৰ পাছত গৰম লাগিলে গছৰ তলত সকলো ল'ৰা ছোৱালী তাত বহি অলপ আৰাম ল'ব পাৰে গৰম বতাহ বতাহ গৰমৰ দিনত অলপ বতাহ ল'ব পাৰে জিৰণি ল'ব পাৰে আৰু মাচুলৰ কথা ক'ব গ'লেও মাচুলো ঠিকেই লয় দৰিদ্ৰসকলৰ দৰিদ্ৰ লৰা ছোৱালীবিলাকেও তাত পঢ়িব পাৰে বহুত কম লয় আৰু আপোনাৰ কিতাপ পত্ৰও আপোনাৰ সেইটো আপুনি নিজে কিনি ল'ব পাৰে আৰু টিচাৰসকল খুবেই মৰমীয়াল সকলোৱে নিজৰ ল'ৰা ছোৱালীসকলৰ দৰে ট্ৰীট কৰে মৰম কৰে আৰু শিক্ষাদানো বহুত ভাল কৰে এটা এটা লেছন এটা এটা চেপ্টাৰ সকলোবোৰ ভালদৰে বুজাই দিয়ে আৰু লগতে এগ্জামত কেনেকৈ দিব লাগিব কেনেকৈ বহিব লাগে কি লিখিব লাগে কেনেকৈ কনচেনট্ৰেট কৰিব পাৰি সকলোবোৰ টিচাৰসকলে শিকাই দিয়ে আৰু টিচাৰসকলৰ ব্যৱহাৰবোৰো বহুতেই ভাল নম্ৰ আৰু বহুত ভদ্ৰ তেওঁলোক সকলো টিচাৰবোৰ সকলো শিক্ষয়িত্ৰী ছাৰ বাইদেউ সকলোৱেই বহুতেই ভাল তাৰ পৰিৱেশটোও পিছে বেছি ভাল বৃন্দাবনৰ যিটো পৰিৱেশ সেইটো খুবেই বেছি ভাল